তেওঁলোকে ৰংঘৰ কাৰেংঘৰ তেনেকৈ সকলো সকলোবোৰতে ঘূৰি ফূৰে তেনেকৈ আমাৰ অঞ্চলতো আহিছে তেনেকৈ অঞ্চলটোতো সহায় কৰে তেওঁলোকৰ ভাষা তেওঁলোকে ভাষা ইংলিছ হিন্দী অসমীয়া সকলোৱে ক'ব পাৰে তেওঁলোকে অসমীয়া ভাষাটো ভালদৰে ক'ব নোৱাৰে যদিও তেওঁলোকে অলপ অলপ ক'ব পাৰে আৰু ভালকৈ কয় বাৰু বেছিকৈ ইংলিছতে তেওঁলোকে কথা কয় আৰু